হেল্ল' এইটো কাজিৰঙা ট্ৰেভেল এজেন্সি নেকি বাৰু হয় হয় মই এখন গাড়ী বুক কৰিব লাগিছিলে হয় ডাঙৰ গাড়ী এখন আমাৰ লগত ন দহজনমান মানুহ যাব অঁ আমাক এখন আৰামদায়ক গাড়ী লাগিছিলে মানে যিহেতু আমাৰ আমাৰ লগত বয়সস্থ মানুহো যাব গতিকে আমাৰ এখন আৰামদায়ক গাড়ী হ'লে ভাল হয় হয় আমি গীতানগৰৰ পৰা মানাহলৈ যাব লাগে অঁ অঁ অঁ ঠিক আছে আপোনালোকৰ লগত কি কি গাড়ী আছেনো এনে হয় আমাক যিহেতু আৰামদায়ক গাড়ী লাগে গতিকে ট্ৰেভেলাৰ জীপ স্কৰপিঅ' ইনোভা আৰ্টিগা আদি এনেকুৱা গাড়ী হ'লে ভাল হয় হয় হয় কালি আপুনি ৰাতিপুৱা আঠ আঠটামান বজাত আহি পোৱাকে পাৰিবতো আহিব অঁ অঁ ঠিক আছে এনে দামটো কিমান হ'বনো বাৰু অঁ এনেই অলপ বেছি হৈছে অলপমান পাৰে যদি কমাই দিয়ক মানে আমি আগতেও আগতেও যিহেতু ইয়াৰপৰা বুক গাড়ী বুক কৰিছোঁ গতিকে পুৰণা কাষ্টমাৰ গতিকে অলপমান চেষ্টা কৰিব অঁ অঁ ঠিক আছে দিয়ক থেংকিউ